অঁ হেল্ল' অঁ কি কৰি আছা তুমি অঁ হেৰি নহয় এটা কথা হ'ল মই মানে ঘৰত সকাম এখন পাতিছোঁ হাঁ তুমি বোলে গাখীৰ দিয়া হেৰি মোক গাখীৰ দহ লিটাৰমান দিব পাৰিবানে হয় নেকি অঁ মোৰ মানে এই অহা দহ তাৰিখ মানে অহা মানে মাৰ্চৰ মাৰ্চত হ'ব আৰু সকামখন কেতিয়া হয় ঠিক নাই আৰু মই তোমাক জনাম গতিকে মোৰ গাখীৰ তুমি দিব লাগিব দৈ দহ লিটাৰ আৰু এঁৱা পাঁচ লিটাৰ দিব লাগিব এনে দামটো কিমান বাৰু হ'ব দৈ দামটো হয় নেকি অলপ কম বেছ নহয় নেকি অলপ কম বেছ কৰি দিবা আৰু তুমিও ওচৰতে আছা অঁ এতিয়া মই ধৰা তেনেকুৱা ঘৰত মানুহ নাই আনা নিয়া গতিকে তুমিয়ে যদি দয়া কৰি আহি পেলাই মোৰ ঘৰতে দি থৈ যাবা আৰু এইখিনি তোমাক মই এই আশা কৰিলোঁ আৰু পাৰিবানে নোৱাৰা সেইটো ক'বা আকৌ কাৰণ অঁ দহটা বজাত দিবা অঁ ঠিকে আছে দিয়া তেনেহ'লে মই হেৰি আনিম আৰু কি দৈখিনি গোটোৱাৰ কাৰণে হেৰি আনিব লাগিব নহয় এই কি হেই বাচন হেৰি বাচন হেৰি আনিম নে হেৰি এই কিহেৰ বাচন আনিম নহয় কি বুলি কয় এইটো অঁ মাটিৰটো আৰু হেৰি পুৰি চাৰি হেৰি পুৰি ল'ব লাগিব নেকি অঁ আকৌ দৈটো গৰম কৰি থ'ব লাগে ন

অঁ অঁ কিছুমানে আকৌ গৰম নকৰাকৈ থয় দেখোন

অঁ অঁ কেতিয়া তোমাৰ যদি পাৰা আৰু মই এইখিনিখিনি সহায় কৰিবা মই ইমান এই কি মাৰ্চত হ'ব আৰু সকামটো তেতিয়া আগতিয়াকে কৈ থ'লোঁ যাতে আক'তো তুমি হেৰি নকৰিবা আৰু অঁ অঁ হ'ব দিয়া হ'ব দিয়া অঁ ঠিক আছে ঠিক আছে বাপুহঁত আছে নাই ঘৰত অঁ গোটেইকেইটা আছে ন অঁ মই আজি ঘৰত মানুহে নাই ৰ'বা এই মই মানে এই কিবা এটা খবৰ পাই পটককৈ গুচি আহিলোঁ অহাৰ পিছত মানে এতিয়া এবাৰ যাবই পৰা নাই অঁ দিয়া অঁ দিয়া অঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ আৰু তাৰপিছত নামত যাম দিয়া এইখিনি কৰাৰ পিছত যাবানে হাঁ তাতে অঁ ওলাবা তুমিও ওলাবা সোনকালে অঁ অঁ দিয়া অঁ হ'ব